হয় বিদ্যুৎ বুলি কওঁতে আজিকালি বিদ্যুৎটো প্ৰত্যেকখন সমাজতে অপৰিহাৰ্য অংগ বিদ্যুৎটো আমাক লাগিবই বিদ্যুৎ অবিহনে কল কাৰখানা এইবিলাকতো নচলেই আৰু প্ৰত্যেকখন ঘৰতে আজিকালি বিদ্যুৎ আছেই গতিকে বিদ্যুৎ এটা অপৰিহাৰ্য অংগ আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে কিন্তু বিদ্যুৎ যিমান ভাল ঠিক সিমান পৰিমাণৰ তাৰ কিছুমান বেয়া গুণো আছে বেয়া গুণ বুলি ক'লে বেয়া গুণ ঠিক নহয় বেয়া গুণ মানে কি বিদ্যুৎ ধৰক এই যেনেকে তেনেকে আমি ভিজা হাতেৰে টাচ্ছ কৰিব নালাগে চুব নালাগে খালী ভৰিৰে আমি আমাক শিকোৱা হৈছিলে বা আমি আগতে ডাঙৰবিলাকে আমাক শিকাইছিলে যে খালী ভৰিৰে থাকিলে হয়তো শ্ৱৰ্ট কৰাৰ সম্ভাৱনা থাকে আৰু খালি হাতেৰেতো চুব নালাগেই আৰু ধৰক আজিকালি বিদ্যুতৰ তাঁৰ চাৰৰ তাঁৰবিলাকৰ কাৰণেও অকণমান ভয় ধুমুহা বতাহ বৰষুণ এইবিলাকৰ ক্ষেত্ৰত মানে আমি খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় কেতিয়াবা বিদ্যুতৰ তাঁৰ পৰি পেলাই মাটিত পৰি থাকে তেনেকৈয়ো গুৱাহাটীতো তেনেকে মানুহ ঢুকোৱা আমি শুনা পাইছোঁ বা আমাৰ ইয়াতো তেনেকুৱা কিছুমান ঘটনা ঘটিয়েই থাকে গতিকে বিদ্যুতৰ যিমান মানে উপকাৰ বুলি আমি ভাবোঁ ঠিক তেনেকৈ কিছুমান মানে অপকাৰো মানে আছে